মই গছ গছনি ফুল এইবিলাক খুব ভাল পাওঁ আৰু এইবিলাকৰ লগত মোৰ সময় অতিবাহিত কৰি খুব ভাল পাওঁ মই সাধাৰণতে গছ গছনি বা লতা বা তেনেকুৱা ভিতৰত লতা জাতীয় বা ধৰক আপোনাৰ যিবোৰ ফুল ফুলে ছিজন ফ্লাৱাৰছ বিলাক থাকে সেইবিলাক ৰুই ভাল পাওঁ আৰু ফলমূল গছবিলাক ৰুই ভাল পাওঁ তাৰে ভিতৰত ধৰক ফলমূলৰ ভিতৰত কঠাল আম জামু এইবিলাক ভাল পাওঁ আৰু মেডিচিনেল গ গছ গছনি বুলি ক'লে বিভিন্ন ধৰণৰ আহি যায় যেনেকৈ ধৰক ভেদাইলতা আমলখি শিলিখা যিবিলাক সাধাৰণতে আমাৰ কিছুমান ঔষধি গুণ থাকে তেনেকুৱাবিলাক ৰুই ভাল পাওঁ আৰু ফুল ৰুই ভাল পাওঁ কিয় যে আমাৰ যেতিয়া ফুল ফুলে তেতিয়া চাবচোন ফুলটো যেতিয়া ফুলপাহ যেতিয়া ফুলে ফুলপাহ দেখিয়ে আমাৰ মনটো খুব ভাল লাগে যদি আমাৰ কিবা দুখ বিষাদ থাকে ফুলপাহক চায়েই বা তা ফুলপাহক চুই খুব ভাল লাগে মনটো যিমান আমাৰ দুখ বেজাৰ থাকে সকলোবোৰ আমি পাহৰি যোৱাযেন লাগে আৰু মনটো দিনটোলৈ উৎফুল্লিত হৈ থাকে